হয় মই জন্তুবোৰ যত্ন লওঁ ৰাতিপুৱাই শুই উঠি তেওঁলোকৰ মল মূত্ৰবিলাক চাফ চিকুণ কৰি তেওঁলোকক পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখি আকৌ তেওঁলোকক ঘাঁহ পানী যোগান ধৰি গধূলিলৈকে তেওঁলোকক যথেষ্টখিনি সহায় কৰোঁ সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু গৰু গোহালিত পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখোঁ গৰম দিনত মহ ডাঁহ কাৰণে তেওঁলোকক পৰিত্ৰাণ পাবৰ কাৰণে কিছুমান মেডিচিন ব্যৱহাৰ কৰোঁ যাতে তেওঁলোকৰ আঁঠুৱা তৰোঁ আঁঠুৰপৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকৰ জীৱ জন্তুবোৰক তেনেকৈ ৰাখোঁ আৰু হাঁহ কুকুৰা গঁৰালত ৰাখোঁ হাঁহ কুকুৰা মল মূত্ৰবিলাক পৰিষ্কাৰ পৰিচ্ছন্নকৈ থওঁ তেওঁলোকৰ যাতে মল মূত্ৰবিলাকৰপৰা দুৰ্গন্ধবিলাক দূৰ কৰি ৰাখিবলৈ যত্ন কৰোঁ আৰু মোৰ লগত সহায় কৰিবলৈ মোৰ সহ পত্নীহে আছে গৰু আমি গোহালিত ৰাখোঁ হাঁহ কুকুৰা গঁৰাালৰ ৰাখোঁ গাহৰিও সেই ঠিক সেইদৰে পৰিষ্কাৰ পৰিচ্ছন্নকৈ পকা কৰি লওঁ নহ'লেও কেঁচা মাটি বা হেৰিয়াত গঁৰালত যদি ৰাখোঁ তেওঁলোককো আমি পৰিষ্কাৰ পৰিচ্ছন্ন প্ৰতিদিনা তেওঁলোকৰ মল মূত্ৰবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আঁতৰাই দূৰত আঁতৰাই ৰাখি তেওঁলোকক থাকিবলৈ যথেষ্টখিনি প্ৰয়োনৰ যি প্ৰয়োজন হয় তাকে চিন্তা কৰি আমি হেৰি কৰোঁ হাঁহ কুকুৰা হওক গঁৰাালত যেতিয়া থাকে তেওঁলোকৰ সদায় মল মূত্ৰবিলাক প্ৰতিদিনে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে কেতিয়াও সিহঁতৰ মোৰ মল মূত্ৰবিলাক ওচৰত ৰাখিব নালাগে দূৰত কিছুমান আছুতীয়া জেগাত ৰাখি থ'লে আমি যথেষ্টখিনি পৰিত্ৰাণ পাওঁ আমি নালাগে ওচৰ চুবুৰীয়াও যথেষ্টখিনি গৰুৰ গোবৰে আমাক জীৱ জন্তুবোৰৰ গৰু গোবৰবিলাকেও আমাক যথেষ্টখিনি উপকাৰ কৰে গতিকে তেওঁলোকক আমি যথেষ্টখিনিয়ে সহায় লওঁ তেওঁলোকক থাকিবৰ কাৰণে পৰিষ্কাৰ বৰষুণ নোপোৱাকৈ ঘৰৰ টিং গোহালিত টিং চিং লগাই জেওৰা হেঙেৰা ভেটি আঁঠুৱা চাঠুৰ তৰি দিয়া হয় তেওঁলোকক